আমি নিজে নিজৰ দেহটো সুস্থ কৰি ৰাখিবলৈ সদায় ৰাতিপুৱা শুই উঠি সূৰ্য নমস্কাৰ কৰিব লাগে আৰু যিমান পাৰো আমি পানী খাব লাগে মৰ্ণিং ৱাক কৰিব লাগে যাতে আমাৰ দেহটোৱে সুস্থ হৈ থকাত আমাক সহায় কৰে আমি সুস্থ হৈ থাকিবলৈ হ'লে কাম বন সকলো কৰিব লাগিব আৰু আমি পু পুষ্টিকৰ খাদ্য খাব লাগিব শাক পাচলি ভাল ভাল খাব বস্তু খাব লাগিব আৰু যাতে আমি সুস্থ হৈ থাকিবলৈ হ'লে চাব লাগিব ম'হ ম'হ আদিৰ পৰা ৰক্ষা পাবলৈ হ'লে আঁঠুৱা তৰি শুব লাগিব আৰু আমি সুস্থ হৈ থাকিবলৈ হ'লে নিয়মিত ব্যায়াম ব্যায়াম কৰিব লাগিব আৰু আমাৰ আমি সুস্থ হৈ থাকিবলৈ হ'লে নিজে পৰি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে আৰু আমাৰ ঘৰৰ চাৰিওকাষে যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে সেইবোৰো সেইবোৰো সেইবোৰো চাব লাগে তেতিয়াহে আমি সুস্থ হৈ থাকিব পাৰিম আৰু বজাৰত বজাৰত ওলোৱা শাক পাচলি মাছ মাংস এইবোৰো আমি কমাই কমাই খাব লাগে যাতে আমাৰ দেহটো সুস্থ হৈ থকাত আমাক সহায় কৰে আৰু আমি সুস্থ হৈ থাকিবলৈ হ'লে হ'লে আমি নিজে চাফ চিকুণ হৈ আমাৰ আমাৰ শৰীৰটোক জীয়াই ৰাখিব লাগে